মোৰ প্ৰিয় ৰন্ধন প্ৰণালীটো হৈছে চিকেন কাৰী এইটো মই বহুত ভাল পাওঁ কাৰণ এই এই ৰন্ধন প্ৰণালীটো বনাবৰ কাৰণে বেছি সময় নালাগে বেছি কষ্টও নহয় বেছি বস্তুৰো প্ৰয়োজন নাই প্ৰথমতে এটা কেৰাহী ল'লোঁ কেৰাহীটো ভালদৰে চাফা কৰি মেলি জুইত বহালোঁ তাৰ আগতেই মই ৰচুন পিঁয়াজ আদা মচলা কি কি লাগে সকলোবোৰ ৰেডী কৰি ল'লোঁ যিমানটো লাগে সিমানটো পৰিমাণৰ ৰেডী কৰি মেলি ধুনীয়াকৈ থ'লোঁ তাৰপিছত কেৰাহী গৰম হ'ল তেল তেল দিলোঁ তাত পাঁচ ফোৰণ মছলা দিলোঁ ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ তাৰপিছত পিঁয়াজ দিলো ধুনীয়াকৈ পিঁয়াজখিনি অলপ ৰঙা হ'ল তাৰপিছত মাংসটো দিলোঁ মাংসটো দিয়া এক মিনিট দুই মিনিট জুপিলোঁ ঢাকি দিলোঁ তাৰপিছত মই ঢাকনিখন এৰাই ধোঁৱাখিনি ওলাবলৈ দিলোঁ তাৰ পাছত মা মছলা কি কি আছে মা মছলা মানে প্ৰথমতে মই দিলোঁ ৰচুন দিলোঁ আদা দিলোঁ তাৰ পাছত অলপ সময় লৰালোঁ তাৰ পিছত মা মছলাখিনি দি মা মচলা মই তেনেকৈ বেছি নেখাওঁ বাৰু কমকৈ খাওঁ প্ৰথমতে মই দিলোঁ অলপ ৰেড চিলি অলপ জিৰা অলপ ধনিয়া তো সেইকেইটাই মোৰ হৈ যায় আৰু বেছি মছলা পাতি খাবলৈ বেয়া পাওঁ হাগনি ধৰে ডিচেন্ট্ৰিজ আছে মানে তো বেছি মছলা আপোনালোকেও নাখাব আপোনালোকো কৈছো ময়ো নেখাওঁ পাৰিলেতো বইলে খাব লাগে কেতিয়াবা কেতিয়াবা খাওঁ আৰু চিকেন কাৰী তো সেইটো ৰেচিপি পূৰা সুন্দৰকৈ বনাব জানো বেলেগকো শিকাওঁ নিজেও খাওঁ নিজ আনকো খুৱাওঁ মই এদিন ভিডিঅ' এটা বনাইছিলোঁ ইউটিউবতো দালিছিলোঁ আপোনালোকে চাব পাৰে নীৰৱ অফিচিয়েল আছামত আপুনি নীৰৱ অফিচিয়েল আছামত গৈ আপোনালোকে চাব পাৰে মোৰ চিকেন কাৰী বনোৱা ৰেচিপিটো আপোনালোকে চাব শিকিব মই যেনেকৈয়ে বনাইছিলোঁ তেনেকৈয়ে বনাব তেনেকৈয়ে খাব আৰু আৰু আমা আমাকো জনাব কেনেকুৱা লাগিলে কেনেকুৱা নালাগিলে তো আশা কৰিলোঁ এদিন আপোনালোকো খোৱা আপোনালোকক মই খুৱাম বনাই আপুনিও মোক খুৱাব বনাই আহিব কেতিয়াবা আমাৰ ঘৰলৈ বিহুতে আহিবচোন বিহুতে আহিব বিহুত ধুনীয়াকৈ সময় পাম বনাব বনাই মেলি খুৱাবলৈ আজিকালিতো তেনেকৈ সময় নেপাওঁৱে কাৰণ অলপ বিজি থাকোঁ ৰেষ্টুৰেন্টত সোমাই থাকোঁ তাতো বনাওঁ ধুনীয়াকৈ গেষ্টে কৈ যায় বহুত ধুনীয়া বনাইছা উফ্ বহুত ধুনীয়া বনাইছা যদি গেষ্টে কয় যে আজি কি বেষ্ট বনিছে মই কওঁ চিকেন কাৰী ছাৰ চিকেন কাৰী লওক বেষ্ট আজি বেষ্ট বনিছে তো পাঁচ ছয় হাজাৰ দছ হাজাৰ বিল কৰি যায় পাঁচটা ছটা মানুহে মানে বেষ্ট বেষ্ট দিবলৈ চেষ্টা কৰোঁ একদম বেষ্ট তো সেনেকৈ যেনেকৈ বনাওঁ যেনেকৈ দিওঁ তেনেকৈ ছাৰ্ভ কৰাকেইটাই টিপছো পাই পূৰা খানা ভাল হৈছে বুলি পিছত আমাক ক'বলৈও আহে সেয়ে আৰু মানুহক সেৱা কৰিও ভাল পাওঁ সেনেকৈ সেৱা কৰাও হয় তাৰপিছত তেনেকৈ ৰন্ধন প্ৰণালীটোও মানে ধুনীয়া হয় মানুহে যিমানে কয় মই বনাবলৈ সিমানে উৎসাহ পাওঁ মোৰ সেয়া আৰু মোৰ প্ৰিয় ৰন্ধন প্ৰণালীটো সেই বাবে মই সেই চিকেন কাৰী আছিলে সেই বাবে মই বহুত ভাল পাওঁ